সঁচাকৈয়ে সময় বৰ গতিশীল পৃথিৱীৰ পোহৰৰ মুখ দেখা আমি প্ৰথম দিনটোৰ পৰাই আজিৰ দিনটোলৈকে এছোৱা বৰ দীঘলীয়া সময় এই অতীতৰ সোঁৱৰণী বৰ মধুৰ মোৰ শৈশৱৰ কিছুমান আটাইতকৈ ভাল লগা স্মৃতি আছে মই তাৰ ভিতৰত মোৰ চবতকৈ বেছি ভাল লাগে মোৰ স্কুলীয়া সময়ছোৱা মই যেতিয়া মানে স্কুললৈ মই প্ৰথম গৈছিলোঁ মই মানে আগতে কি হয় বাহঁত যেতিয়া দেখোঁ স্কুললৈ যোৱা মই খুউব কান্দোঁ ময়ো যাম স্কুললৈ মোক অঙ্গনবাড়ীত দিয়ে বা ইচ ওচৰৰ স্কুল আছে এল পি স্কুল তাত দিয়ে কিন্তু মই তালৈ নেযাওঁ মই বাহঁতৰ লগতহে যাম মই তেনেকুৱাকে খুব কান্দোঁ মইতো খুউব কম বয়সতে স্কুললৈ গৈছিলোঁ মোৰ তেতিয়া চাৰি বছৰ হোৱাই নাই মই তেতিয়াই স্কুললৈ গৈছিলোঁ আৰু ছাৰ বাইদেউসকলে ইমান বেছি মৰম কৰে কোঁচত বহুৱাই পঢ়ুৱায় মানে তাতে মই চবতকে সৰু আছিলোঁ আৰু চবেই বহুত মৰমো কৰিছিলে তাৰপিছত তাৰ সেইটো স্মৃতিৰ পাছত মোৰ আৰু এটা ভাল লগা স্মৃতি হ'ল যে আগতে জেঠাইহঁতৰ ঘৰলৈ গ'লে জেঠাইহঁতৰ ঘৰৰ ওচৰত এটা পুখুৰী আছিলে এখন নদী মানে সেই নদীত আমি খুব সাঁতুৰো তাত এবাৰ কি হৈছিলে তাত পূৰা পানী বাৰিষা তেতিয়া পূৰা পানী হৈ আছে তেতিয়া বাহঁতে সাঁতুৰিব জানে অলপ চলপ মইতো একেবাৰে সাঁতুৰিব নাজানো তেতিয়া মোক কি কৰে ৰছী দি দি ৰছীডাল দিয়ে টানি পিনি তাৰপৰা মোক সাঁতুৰিবলৈ পঠিয়ায় তেতিয়া মই বুৰ যাওঁ আকৌ ধৰি আনে কিন্তু আজিলৈকে ভালকে শিকিব নোৱাৰিলোঁৱে সাঁতুৰাটো তাৰপিছতো মোৰ মামাহঁতৰ ঘৰলৈ স্মৃতিবোৰ মনত পৰে মামাহঁতৰ ঘৰত আগতে যাওঁ ককাই লৈ লৈ যায়হি তাৰপিছত তাত আমাক ককাই খুব ফুৰাবলৈ লৈ যায় মাহীয়েও মোক খুব বেছি মৰমে কৰিছিলে য'তেই যায় মোক লৈয়ে যায় মানে মোক সৰুৰ পৰা বেছিভাগ মামাৰ ঘৰতে থকা তাৰপিছত আৰু ক'বলৈ গ'লে মোৰ আইতাৰ কথা আইতাই বহুত মৰম কৰিছিলে আইতাৰ ঘৰলৈ গ'লে আইতাই এইটো খা অমুকটো খা তই ইমান খীনাই গৈছ তাৰপিছত আকৌ আইতায়েও সেই হাতত ধৰি ধৰি মামাহঁতৰ ঘৰৰ ওচৰৰ পাঁজৰৰ মানুহবোৰৰ ঘৰত ফুৰাবলৈ নিয়ে আকৌ ঘূৰি আহোঁতে আইতাই এনেকে পইচা দি পঠিয়ায় সেইটো আমি আহোঁতে একদম দুটকা পাঁচটকা মান দিয়ে আৰু তাৰ পৰা আমি মই দুটকামান খাওঁ তাৰ পৰা ইটো থৈ দিওঁ স্কুলত খাবৰ কাৰণে তাৰ পৰা আকৌ আইতাতো বহুত মৰমৰ আছিল মানে মোৰ গাত এটাও টোপ পৰিব নিদিছিলে এনে ক'ৰবাত কন্দা শুনিলেও এনেকে দৌৰি আহিছিলে তাৰপিছত আকৌ গধূলি আইতাৰ লগতে মই শুওঁ আইতাৰ বুকুৰ মাজতে মোক শুৱাই থৈ দিয়ে আকৌ এই নিচুকনি গীতবোৰ গাই গাই শুনায় গা গোসাঁই নাম গাই শুনায় তাৰপিছত ঠাণ্ডা দিনত চোতালত পাটি পাৰি আমি বহি সাধু শুনায় আমাক মামাহঁতৰ ল'ৰা ছোৱালীকেইটা আমি চব একে লগতে বহি মেলি আমাক সাধু শুনায় আৰু এনেকুৱা ধৰণে আৰু আছে স্মৃতি আই তাৰ পৰা আইতায়ো আমাক এদিন এনেকে এৰি থৈ গুচি গ'ল তাৰ পিছৰ পৰা ইমানকে মামাহঁতৰ ঘৰলৈ অহা যোৱাটো কৰাটো অহা যোৱা কৰা নহয় আৰু তাৰপিছত মোৰ ক'বলৈ গ'লে আৰু স্কুলৰ স্মৃতিখিনিও ভাল স্কুলত যেতিয়া হাইস্কুলত যেতিয়া গৈছিলোঁ হাইস্কুলত প্ৰথম যাওঁতে কাকোৱে চিনি নেপাওঁ বা জেঠাইৰ ঘৰটো ওচৰতে গতিকে জেঠাইৰ ছোৱালীজনীও তাতে পঢ়ে জেঠাই ছোৱালীৰ লগতে যাওঁ আৰু তাৰ পৰা জেঠাইৰো চাইকেলত যাওঁ তাৰ পৰা চবেই খুব জোকায় মোক আগতে মানে চবে জেলেপী জেলেপী বুলি জোকায় মোক মানে এদিন প্ৰথম যাওঁতে সুধিছিলে যে তুমি কি খাই ভাল পোৱা তেতিয়া মই কৈছিলোঁ যে মই জেলেপী খাই ভাল পাওঁ তেতিয়াৰ পৰাই মোৰ নাম জেলপীয়ে হৈ গ'ল মানে তাৰপিছত বাৰ লগতে অহা যোৱা কৰোঁ কাজিয়াও লাগোঁ বাৰ লগতো তাৰপিছত সেনেকুৱা ধৰণে সেইবোৰ স্মৃতি কিন্তু সঁচাকে দেই পাহৰিব নোৱাৰি অতীতৰ স্মৃতিবোৰ সঁচাকৈ বহুত মধুৰ হয়